দাদা মোৰ অনলাইন পে'মেণ্টৰ সুবিধা নাই আপুনি নগদ ধন যোগে আপুনি ল'ব পাৰিবনে ভাড়াটো মই আপোনাক নগদ ধন যোগে দিব পাৰিম নে আৰু আপোনাৰ ওচৰত পাঁচশ টকাৰ খুচুৰা পইচা হ'বনে বাৰু